মই মানে খেল চোৱাতকৈ খেলি বেছি ভাল পাওঁ মানে প্ৰথম ক্ৰিকেট খেলটোৰ পৰা মই আৰম্ভ কৰিছোঁ ক্ৰিকেট খেলত এঘাৰজন প্লেয়াৰ থাকে এঘাৰজন প্লেয়াৰৰ ভিতৰত মানে গোটেই থাকে ক্ৰিকেটৰ আৰু মানে ক্ৰিকেট বুলি ক'লে মোৰ একদম মানে এজন মানুহ মনত পৰে আমাৰ ধোনী ছাৰ মানে তেখেতক মোৰ বহুত বেছি ডা ডাঙৰ ফেন মানে মই ক্ৰিকেট বুলি ক'লেই মই মানে মোৰ সেই ধোনী ছাৰলৈ মোৰ মনত পৰে বহুত বেছি মই ডাঙৰ ফেন হয় মানে যেতিয়া মই টিভি ত দেখোঁ তেখেতক মানে মই মানে কিবা হৈ যাওঁ মানে মই মানে ক্ৰিকেট মানে ক্ৰিকেটটো মই চাবলৈ ল'লোঁ ধোনী ছাৰৰ কাৰণে মানে ধোনী ছাৰৰ বাবে মই মানে ক্ৰিকেটৰ অনুৰাগী হ'লোঁ এতিয়া আহিছোঁ মই খেললৈ খেলত আমি মানে লগ লগৰ আমিতো লগৰ গাঁৱৰ মানুহ হয় গাঁৱত মানে লগৰবোৰত থাকেই লগৰবোৰৰ লগত আমি ক্ৰিকেটটো খেলোঁ আবেলি আবেলি আমি ক্ৰিকেটটো খেলোঁ আৰু মানে কেতিয়াবা আমি এঘাৰজন হয় কেতিয়াবা দহজন হয় বাকী তেনেকৈ আমি খেলি থাকোঁ মিলাই মিলি আৰু কেতিয়াবা মানে খেলি থাকোতে আমাৰ বলটো হেৰাই যায় বলটো হেৰাই থাকিলে আমি এতিয়া গোটেইখন বিচাৰোঁ কেতিয়াবা আমি বলটো নাপাওঁ আকৌ নতুন বল কিনি আনিব লাগে মানে সেই বেছি ভাল লাগে মানে ক্ৰিকেট সেইটো কাৰণে গাঁৱত খেলি বেছি ভাল লাগে মানে সেই মানে লগৰবোৰকৰ লগত খেলি যিটো ভাল লাগে বহুত বেছি ভাল লাগে চাই মানে মোৰ সেইটো কাৰণে খেলি বেছি ভাল লাগে আৰু মানে ক্ৰিকেট বুলি ক'লেই মানে বেলেগ এটা ইম'চন মানে আহি যায় মানে কিয় মানে আমি গাঁৱত প্ৰায়েই আমি ক্ৰিকেটেই খেলোঁ সেই ক্ৰিকেটটো খেলি আমি মানে বহুত বেছি ভাল লাগে আৰু এতিয়া আমি ক্ৰিকেটতটো এঘাৰজন প্লেয়াৰ প্লেয়াৰ থাকে বাকী সেই আৰু বহুত বেছি ভাল লাগে এতিয়া ফুটবললৈ আহিছোঁ ফুটবলতো আমাৰ থাকে তেনেকৈ ফুটবলটো মানে ফুটবলৰ এটাই কথা যে বহুত বেছি গৰম উঠে কাৰণ ফুটবলটো সিফালৰ পৰা আহি পেলাই দৌৰিব লাগে বহুত বেছি দৌৰিব লাগে কাৰণ দুটা গ'লকি পোষ্ট থাকে দুই ইফালৰ পৰা বলটো নি সিফালে গ'ল দিব লাগে বাকী ইফালৰ পৰা বলটো আনি পেলাই গ'ল দিব লাগে সেইটো মানে বহুত বেছি গৰম উঠে মানে গৰম দিনত খেলিবলৈ বহুত বেয়া ঠাণ্ডা দিনত অলপ খেলিবলৈ ভাল কাৰণ বেছি মানে ৰ'দটো গৰম নুঠে বাকী সেইটো কাৰণে মানে সেইটো কাৰণে মোৰ ক্ৰিকেটটো বেছি প্ৰিয় কাৰণ ইমান মানে ইমান বেছি গৰম নুঠে মানে কিন্তু এই ফুটবলটো মানে বহুত বেছি দৌৰি কৰি থাকিব লাগে ইফালৰ পা সিফালে দৌৰিব লাগে সিফালে পা সিফালে দৌৰিব লাগে তে আপোনালোকে জানে যে দুফালে দুটা গ'ল গ'ল গ'ল পোষ্ট থাকে আৰু সেইফালে বলটো ইফালৰ পা সিফাল ভৰাব লাগে মই ইটো চাইডৰ পা দৌৰি দৌৰি আনি এইটো চাইডে ভৰাব লাগে বহুত বেছি মানে গৰম উঠে সেইটো কাৰণে মানে সেইটো কাৰণে ফুটবল ফলটো অলপ মানে মই অলপ কমকৈ খেলোঁ এতিয়া বাকী আহিলোঁ ভলীবলটো ভলীবলটো বেছি মানে বহুত বেছি ভাল ভাল লাগে ক্ৰিকেটৰ পিছত যদি আহে খেল সেইটো মোৰ ভলীবলটো কাৰণ মানে ভলীবলটো ছয়জনকৈ থাকে এটা এটা ছাইডে ছয়জনকৈ থাকে বাকী ইফালে ছয়জন মুঠ বাৰজন থাকে বাকী মই মই মানে বেছিকৈ বেকত খেলি ভাল পাওঁ মানে বেছি মই কিলাব নাজানো সেইটো কাৰণে মই বেকত খেলি ভাল পাওঁ মই ৰিচিভ কৰি ভাল পাওঁ সেইটো কাৰণে বাকী সেই আৰু বাকী মই মানে পিছত খেলি বহুত বেছি ভাল পাওঁ আগত মানে মই আগত খেলিলে মানে মই মানে কিলাব নোৱাৰোঁ তেতিয়া মানে মই পাছত খেলোঁ এইটো কথা বাকী এতিয়া মই আৰু এটা এটা খেললৈ আহিছোঁ মই কাবাডী এতিয়া কাবাডী খেলটো মানে সৰুতে বহুত বেছি ভাল লাগিছিল কিন্তু আজিকালি ইমান ভাল নলগা হ'ল কাৰণ সৰুতে বহুত খেলিলোঁ আগতে লগৰবোৰৰ লগত লগৰ লগত স্কুলত খেলিলোঁ ঘৰত খেলিলোঁ কাবাডীটো মানে ভাল লাগে বহুত বেছি ভাল লাগে খেলি বে ইমান বেয়াও নালাগে কাবাডী খেলটো বাকী এতিয়া আহিলোঁ আমাৰ সেয়াই কাবাডী খেলটো মানে গৰম দিনতকৈ ঠাণ্ডা দিনত বেছি ভাল লাগে কাৰণ সেই কাবাডী খেলটো অলপ দৌৰিব লাগে বহুত বেছি দৌৰা কৰা কৰি থাকিব লাগে সেইটো কাৰণে কাবাডী খেলটো অলপ মানে কমকৈ খেলোঁ কিন্তু এনে ক্ৰিকেট খেলটো সেইটো কাৰণে বহুত বেছি ভাল লাগে ক্ৰিকেট খেলৰ মানে যিটো বল মই বেছি ভাল পাওঁ ক্ৰিকেট খেলত মানে বেট ধৰি কাৰণ বেট ধৰি মানে অলপ ভাল লাগে বলিংটো মই কৰোঁ মাজে মাজে কৰোঁ বহুত বেছি মই বলিং নকৰোঁ কিন্তু মই হেৰিটো বেট ধৰাটো মই বেছি ভাল পাওঁ মানে বেট ধৰিলে কি হয় কেছটো বেট ধৰিলে আমি যেতিয়া বলটো মাৰে বলটোক চাই আমি যেতিয়া মানে মানে বলটোক চাই আমি বেটখন ঘূৰাব লাগে আৰু সেই বেটখনত লাগি বলটো মানে ক'ৰবাত পৰেগৈ সেই মুভমেণ্টটো সেই সেই সময়কণ মোৰ বহুত বেছি ভাল লাগে কাৰণ মানে চাওক বলটো যেতিয়া আহিব বলটো চাই আমি সেই বলৰ টাইমিঙৰ লগত আমি বেটখন ঘূৰাব লাগিব আৰু বেটখনত কানেক্ট নহ'লে আমি ষ্টাম্প আউট হ'ম গতিকে আমি বহুত বেছি মানে বহুত লক্ষ্য কৰিব লাগে বহুত মানে বহুত মানে হেৰি কৰিব লাগে সেইটো কাৰণে মানে ক্ৰিকেট মই বেট ধৰি বেছি ভাল পাওঁ বলিঙো মাজে মাজে কৰোঁ দেই বলিঙটো মই ইমান নকৰা নহয় বলিংটো ভাল লাগে কাৰণ মানে মোৰ হাতৰ অলপ মানে অসুবিধা হাতটো অলপ মানে ঘূৰোৱাটো অসুবিধা হয় সেইটো কাৰণে বলিঙটো অলপ কম কৰোঁ কিন্তু মাজে মাজে বলিঙো কৰোঁ বাকী সকলো খেলে ভাল লাগে মোৰ প্ৰিয় খেলেই বাৰু মই মিছা নকওঁ সকলো খেলেই ভাল লাগে কিন্তু ক্ৰিকেট খেলটো সেইটো মানে কিবা এটা ইমচন আছে ক্ৰিকেট খেলটোৰ সেইটো কাৰণে অলপ ক্ৰিকেট খেলটো অলপ বেছি খেলোঁ এতিয়াও মই ক্ৰিকেট খেল খেলোঁ বাকীতো আজিকালি আজিকালিতো আৰু ল'ৰা ছোৱালী সেইবোৰ নেখেলেই আজিকালি মোবাইলতে সেই পাবজি ফ্ৰী ফায়াৰ এইবোৰ খেলি থাকে গে'মবোৰ খেলি থাকে কিন্তু আগ আগৰ দিনত মানে সেইটো নাছিল আগৰ দিনত সকলো গাঁৱৰ লোৱাৰ লগ খাই মানে ফিল্ডত মানে সকলোৱে মানে সকলোৱে এইবোৰ খেলায় উদোৱা হওক আপোনাৰ গলা হওক বহুত খেল আছিল আগতে আমি সৰুতে বহুত খেল খেলোঁ কিন্তু এতিয়া মানে সেইবোৰ এতিয়া সেইবোৰ ল'ৰা ছোৱালীয়ে মানে আজি আমি সেইটো বয়সত যিটো মই খেল খেলিছিলোঁ একদম বাহিৰত ওলাই গৈ যিবোৰ গে'ম খেলিছিলোঁ আজিকালি মানে আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ নেখেলে কাৰণ আজিকালি সকলো সৰু সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইল আছে সকলোৱে মানে মোবাইলতে ফ্ৰী ফায়াৰ এইবোৰ কিবা কিবি গে'ম খেলি থাকে আমিতো আগতে বহুত ৰাস মানে ঘৰত নাথাকোৱে দিনটো আমি গে'মতে ব্যস্ত হৈ থাকোঁ মানে স্কুলৰ পৰা আহি ডাইৰেক্ট আমি একদম ফিল্ডলৈ ওলাই যাওঁ ঘৰত গালি শুনো কিবা মায়ে বহুত পিটিলে বহুত কিবা কি কৰিলে কিন্তু আমি মানে সেইবোৰ কাণষাৰেই নকৰোঁ মানে ঘৰলৈ আহিলোঁ ঘৰত ডাইৰেক্ট গৈ আমি একদম কি যি খেলিলোঁ কিবাকিবি চোৱা চুৰি হওক লুকা লুকা লুকি কিবাকিবি গে'ম খেলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীৰ সেইবোৰ নাই অকল ফ্ৰী ফায়াৰ মোবাইলতে বিজি হৈ থাকে দিনৰ দিনটো আজিকালি মানে আগ আগৰ নিচিনাকৈ সেই বাহিৰত গৈ খেলা সেইটো মানে আজিকালি নেখেলে কোনো আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ মানে অকল মোবাইলতে গে'ম খেলি থাকে আৰু বাকী আজিলৈ ইমানেই ধন্যবাদ